হেল্ল' হয় এই মোক মানে যে এই যোগাৰ কাৰণে আপুনি শুনিছিলে এজনৰ মুখত আপুনি অলপ যোগাৰ সেই চেণ্টাৰ আছেনে কৰে নেকি আপুনি মানে কি আমাৰ মানে কুশল নগৰ হয় ঠিক আছে তাত ধৰি লওক মানে মানুহ কিছুমান আছে মানে যোগা কৰিবৰ কাৰণে ইচ্ছুক আছে মানে আমি কৰিছিলোঁ এটা সময়ত মানে মানুহ আহিছিলে এজনে শিকাইছিলে মানে আজি দিন হ'ল তেওঁ মানে অহা নাই তেওঁ মানে ক'ৰবালে গুচি গ'ল মানে ত' মানুহবিলাক অলপ বয়সীয়াল নহয় জানো তেওঁলোকে দূৰৈত যাবলৈ অকণমান টান পায় যদি সম্ভৱ হয় মানে আপুনি যদি সময় দিব পাৰে মানে আমাৰ ইয়াত জেগা এটা আছে মানে মন্দিৰৰে ফিল্ড এটা আছে মানে ওচৰত মানে এতিয়া কেনেকৈ কি কৰে আপুনি এতিয়া সময়টো মানে প্ৰায় ৰাতিপুৱা সময়টো হ'লে ভাল ধৰি লওক বয়সস্থ মানুহতো মানে ধৰি লওক পাঁচটা ছটা ভিতৰত হ'লে ভাল হয় এতিয়া ধৰি লওক আপুনি কিমানটো লগটো মানে কি মই আপোনাৰ এড্ৰেছটো মই দি দিম বাৰু মানে নতুন নগৰ য'ত আপোনাৰ মানে মন্দিৰ এখন আছে মানে তাৰ কচুমাৰী ফিল্ড এটা আছে আপোনাৰ সৰু সুৰাকৈ তাতে আগতে আমি মই নিজেও কৰিছিলোঁ আৰু কিছুমান আছে মোটামুটি দছ পোন্ধৰজন ওপৰতে আছে তেওঁলোক অলপ ইচ্ছুক আছে কৰিবৰ কাৰণে আকৌ যিটো মানে কৰিছিলে যে তেওঁ মানে কিবা কাৰণত ইয়াৰ পৰা গুচি গ'ল এতিয়া মানে এইটো বন্ধ হৈ আছে মানে তেওঁলোকে কৈছে যদি তেনেকুৱা কোনোবা যোগাৰ টিচাৰ পোৱা যায় যে তেওঁ শিকাই দেখুৱাই দিব মানে তেওঁলোকৰ ভাল হ'লহেঁতেন মানে আজি বয়স বাাঢ়িলে জানেই আজিকালি ইটো প্ৰব্লেম সিটো প্ৰব্লেম হৈ থাকে যোগাটো কণ্টিনিউ থাকিলে স্বাস্থ্য়টো ভাল থাকে মনটোও ভাল হৈ থাকে ৰাতিপুৱা সোনকালে উঠা হয় অঁ টাইমটো মানে কি আপুনিতো ক'ৰবাত কৰিছেটো ঠিকেই আছে এনেই আমাৰ সময়টোতো পাঁচটাৰ পৰা ছটাৰ পৰাটো হ'লে অলপ ভাল হয় বাকী আপোনাৰ সুবিধামতে আপুনি জনালে জনালে হ'ব মানে এনে আপুনি পাৰিলে কেতিয়াকৈ পাৰিব যদি হয় মানে এইটো মাহত বা অহা মাহত

আচ্ছা আচ্ছা আচছা অঁ আপুনি মিলাই চাওক নে কি আপোনাৰ টাইমটো ক'ত কেনেকৈ কি মানে দি আছে বৰ্তমান

তাৰ উপৰিঞ্চি ধৰক আমাৰ এই সময়তটো আপুনি উলিয়াবলৈ যদি পাৰে মানে ভাল হ'লেহেঁতেন মানে আচ্ছা আচ্ছা হয় তেতিয়াহ'লে ইমানটো ঠিক আছে আপুনি জনাব তেতিয়াহ'লে নে কি মোক লগ কৰিলে হ'ব মানে লগ কৰি লৈ আপুনি আপোনাৰ সুবিধাতে আপুনি জনাই দিব টাইম টেবুলটো মানে কেতিয়া কি হয় নহয় মানে নে কি কয় অঁ

ঠিক আছে বাৰু নে কি